অঁ অঁ কওক এই বৰ ভাল নহয় আৰু চলি আছোঁ মোটামুটি অঁ এই খাই পেলাই উঠিছোঁ আৰু এই খেতি বাতিৰ কথা নক'বি আৰু বুজিছনে খেতি এইবাৰ একেবাৰে বেয়া মানে বানপানীও আহিলে আৰু এতিয়া ধানখেতিটো দেখিছোঁ পোকে ধৰিছে দৰৱ পাতি মানে চৰকাৰৰ ফালৰ পৰা দৰৱ অলপমান দিছিলে তাকে ব্যৱহাৰ কৰিছোঁ দেখোন একো উপশম পোৱাই নাই অঁ তাকে এতিয়া আকৌ জিকা অলপমান আছিলে আৰু ভোল অলপমান আছিলে দুবিঘামান তাকে জিকাও দেখোন গছ মৰিবলৈহে ধৰিছে তাকে কি দৰৱ বা কেনেকুৱা ব্যৱহাৰ কৰিলে কি হ'ব তাকে ধৰিবই পৰা নাই এনে কৰিছিলোঁ কৰিছিলোঁ মানে দিছিলেও দৰৱ কিন্তু দৰৱ ইউজ কৰাৰ পাছত দেখোন উপশম হোৱা নাই এফালে আকৌ মৰিবহে ধৰিছে নহয় তাকে চৰকাৰৰ ফালৰ পৰা আহিছিলে খেতি চাই পেলাই পইচা পাতি অলপমান দিলে কিন্তু যিমানটো পাব লাগিছিলে সিমানটো নেপালোঁ আৰু তাকে অঁ অঁ বাৰু ঠিক আছে